পেইন্টিং এতিয়াও কৰোঁ আগতেও কৰিছিলোঁ সৰুৰ পৰাই বহুত চখ আছিল এবাৰ হৈছিল আপোনাৰ সৰুতে একদম স্কুলীয়া আছিলোঁ তেতিয়া আমি জমা দিছিলোঁ এগৰাকী শিক্ষক শিক্ষয়ত্ৰীৰ হাতত তেখেতে কৈছিল যে তোমালোকৰ যাৰ জাৰ পিবা ভাল লগা পেইণ্টিংযদি তোমালোকৰ বাতৰি কাকতত দিয়াবলে মন আছে তেতিয়া মোৰ হাতত জমা দিবা তেতিয়াই কিজানি আঁকিছিলোঁ দূৰ্গা পূজাৰ পেণ্ডেল নিচিনা কিবা এখন আঁকিছিলোঁ য'ত পেণ্ডেল দিছিলোঁ তাৰ পিছত মানুহ দিছিলোঁ আইচক্ৰীমৰ এখন ঠেলা টাইপৰো দিছিলোঁ তাৰ মাজত গছ এডালো আছিল চৰাই আছিল সেই সৰুতে যেনেকে আঁকিছিলোঁ আৰু তেনেকেই আঁকি দিছিলোঁ আৰু ওলাইছিলোঁ সেইকাৰণে আপোনাৰ পৰবৰ্তী সপ্তাটোটো ওলাইছিল চাই ভাল লাগিছিল তিনি চাৰি বয়সতে যিহেতু ফ্ৰাষট কিবা এটা নিজে অঁকা এটা দেখা পাইছিলোঁ ট' ভাল লাগিছিল আৰু মনটো